হেল্ল' বৰুৱা কেব এজেঞ্চী নেকি মই এঘন্টামান আগতেই কেব বুক কৰিছিলোঁ কিন্তু এতিয়াও আহি পোৱা নাই মোৰতো বহুত কাম থাকে এঘন্টামানৰ সময় দিলোঁ আহি পোৱা নাই কিবা ট্ৰেফিকত ফচি আছা নেকি সেইটোতো কাৰণটো কোৱা মইতো বহুত কাম আছে সময়মতে পাবগৈ লাগে এতিয়া মই তোমালোকৰ কেবখন কেঞ্চেল কৰিলোঁ নতুন এখন বুক কৰিলোঁ আৰু আগলৈ তোমালোকৰ এজেঞ্চীৰ পৰা কেতিয়াও বু কেব বুক নকৰোঁ বুলি ভাবিছোঁ